অসমৰ শিক্ষা ব্যৱস্থাত শিক্ষকৰ যিটো অভাৱ সেই অভাৱটো আচলতে এতিয়াও সম্পূর্ণকে পূৰ কৰিব পৰা নাই কাৰণ এইক্ষেত্ৰত কিছুমান ক্ষেত্ৰত এইটো আমি স্বীকাৰ কৰিবই লাগিব যিয়ে হওক ৰাজনৈতিক হস্তক্ষেপ এটা সদায় আছে কিন্তু ৰাজনৈতিক হস্তক্ষেপ থকা অৱস্থাত যিখন স্কুলত শিক্ষকক দৰকাৰ হৈছে হয়তো সেইখন স্কুলৰ শিক্ষকক ষিক্ষক পোৱা হিচাপ হয়তো তেওঁলোকৰ সেই প্ৰভাৱ ৰাজনৈতিক ভাৱে প্ৰভাৱ খেলাব পৰা মানুহ নাই কাৰণেও হয়তো শিক্ষক নিয়োগ কৰিব নোৱাৰে গতিকে তেনেক্ষেত্ৰত এইবোৰ কিছুমান জেগাত বৰ সমস্যা হৈছে আৰু যিহেতু আমাৰ অসমত এতিয়ালৈকে পিপল টিছাৰ এচ'চিয়েচন ছৰি ৰেচিঅ'টো সম্পূর্ণ সঠিকভাৱত তাক প্ৰযোজ্য কৰিব পৰা হোৱা নাই যিহেতু আমাৰ কিছুমান স্কুলত দেখা গৈছে যে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অত্যাধিক তাৰ বিনিময়ত শিক্ষকৰ সংখ্যা অতি অভাৱ হয়তো এজনীয়া শিক্ষক আছে কিমান হাজাৰ স্কুলত বা কোনোবা কোনোবা স্কুলত এনেকুৱা হৈছে যে এজন প্ৰধান শিক্ষকে গোটেইখিনি চাব লগা হৈছে গতিকে সেনেকুৱা এটা ক্ষেত্ৰত এইবোৰ গোটেইখিনি সমস্যা তথাপিও এই যিখিনি শেহতীয়া যিখিনি সংযোজন হৈছে টেটৰ যোগেদি টেট উত্তীর্ণ হোৱাৰ পিছত গতিকে সেনেকুৱাবিলাকে সহায় কৰিব কাৰণ শিক্ষক এপইন্টমেন্ট দিয়াটোৱে কথা নহয় শিক্ষকৰ শিক্ষকতা কৰিব পৰা গুণৰ ওপৰতহে বেছি দৰকাৰ গতিকো টেটে বোধহয় এনেকুৱাখিনি ক্ষেত্ৰত হেৰি কৰিব সহায় কৰিব তাৰোপৰি ডি এল এডেই হওক বা ডায়েটৰ পৰা যিখিনি ৰিকুইটমেন্ট ডায়েটৰ পৰা যিখিনি ট্ৰেইনিং হয় সেই ট্ৰেইনিঙখিনিৰ পাছ কৰি ওলোৱাটোৰ ওপৰত বেছি গুৰুত্ব দিব লাগে যাতে শ্ৰেণী কোঠাত গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষাৰ যিটো দিব পৰা যিটো যোগ্যতা সেইখিনি সম্পূর্ণভাৱে সঠিকভাৱে দিব পাৰিলেহে অসমৰ শিক্ষা ব্যৱস্থাটো উন্নতি হ'ব